নতুনকৈ শিকা বাইক আৰোহীসকলে কৰা সাধাৰণতে প্ৰথম ভুল হৈছে তেওঁলোকে গিয়াৰ লগোৱা যি ছিষ্টেম সেই ছিষ্টেম ভালদৰে নাজানে এক্সেল ক্লাটছ এইবোৰত অলপ খেলি মেলি কৰে আৰু তেওঁলোকে যি ট্ৰেফিক চি ছিগনেল চাকে ছিগনেল থাকে ছিগনেলবোৰ ভালদৰে পালন কৰিব নোৱাৰে আৰু সচৰাচৰ সেই ছিগনেলসমূহ ভালকৈ পালন নকৰাৰ বাবে বহুতো দুৰ্ঘটনাও সংঘটিত হয় আৰু তেওঁলোকে সেইবোৰ এৰাই চলিবলৈ হ'লে তেওঁলোকে অলপ বাইক ভালকৈ চলা চলাবলৈ শিকিব লাগিব আৰু তেওঁলোকে ছিগনেলবোৰ জানিব লাগিব জানিলে তেওঁলোকে পিছৰ পৰ্যায়ত ভালকৈ চলাব পাৰিব তেওঁলোকে কঠোৰভাৱে পালন কৰিবলগীয়া মেইন কথাখিনি হৈছে তেওঁলোকে বাইক চলাওঁতে হেলমেট পৰিধান কৰিব লাগে আৰু যি ছিগনেল থাকে ছিগনেলসমূহ ভালদৰে ছিগনেলৰ নিয়ম মানিব লাগে কোনটো দিশত কোনফালে কেতিয়া পাৰ হ'ব লাগে সেই কথাবোৰ তেওঁলোকে জানিব লাগে আৰু গাড়ী আৰু বাইকৰ বাইক চলাওঁতে গাড়ী এখনৰ লগত কিমান দূৰ দূৰত থাকিব লাগে সেই বিষয় বস্তুটো জানিব লাগে